অঁ হেল্ল' অঁ কুনি বা কৈছে ধৰিব পৰা নাই দেখোন অঁ কিয় বা ফোন কৰলাক অঁ অঁ অঁ অঁ সেই কদ্দেই জালা আমি কদ্দেই জালা বুলি কওঁ মই অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ কৰোঁ মই অঁ অ' কিনকে কৰিব পাৰি জলাৰ আচাৰ অঁ অঁ পকচি না জলা কেটা ভালকৈ অঁ তে হেৰি কৰিব মই ক'ম দক এই তেল জলা কেইটা আগে ধুনীয়াকৈ ধুই চুই অঁ ৰ'দত দিব চাব অঁ পানী চানী নাৰখিব পানী যদি থাকেই অঁ নষ্ট ধৰিব ভেঁকুৰ ধৰিব

পানীটো হেৰি শুকাব তিতে অঁ তেলতো গৰম কৰিব কৰি ফেলে তেলতো নাউমান ঠাণ্ডা হ'ব দিব দি তাত আৰু হেৰি দিব অঁ ই হালধীৰ গুড়া দিব ধইনা দিব অঁ বেহাৰটো বেছিকৈ দিব

দি তাতে বস্তুখিনি অঁ জলা কেটা তেলত একেলগে দিব দি অলপমাণ সেইকৰবো তাতে লাৰিব লাৰি ফেলে দি ধুনীয়াকৈ থৈ দিব আৰু অ' আইনাৰ বয়াম এটা ৰ'দত দি ফেলে থ'ব ঠাণ্ডা হে গৰমক গৰমে নথব কিন্তু আৰু জদি নৰে কৰিব কোৰ পিছত এ মোকে দিব জোগাৰ খিনি মই কৰি দিম অঁ অঁ অঁ দক হ'ব দক অঁ হ'ব দক